মোৰ ছাৰ নাকৰ বিষ মানে সাংঘাটিকভাৱে নাকত বিষ হয় চৰ্দীটো ভালকৈ নহয়

নাই নাই নাই নাই ছাৰ মই এতিয়ালৈকে কাকো দেখুওৱা নাই সেইকাৰণে সবেই আপোনাৰ কথাই কৈছে ভাল বুলি সেইকাৰণে মই মানে আপোনাৰ ওচৰতে এবাৰ দেখাই যাম বুলি ভাবিছিলোঁ

অ হয় অ ঠিক আছে হয়

ঠিক আছে বাৰু